আমাৰ সমাজত বৰ্তমান সময়ত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে শিশুসকলে নিজৰ শিক্ষাৰপৰা আঁতৰি আহি বিভিন্ন কামত লিপ্ত হ'ব লগা হৈছে যেনে হোটেল বা ধনী মানুহৰ ঘৰত কাম কৰে ধনী মানুহৰ ঘৰৰ সৰু ল'ৰা ছোৱালীবোৰৰ চম্ভালে হাজিৰা কৰা আদি বিভিন্ন কামত শিশু শ্ৰমিক লিপ্ত হৈছে এইবোৰৰ মূল কাৰণ হৈছে পইচাৰ অভাৱ আৰু শিক্ষাৰ অভাৱ পিতৃ মাতৃ অশিক্ষিত হোৱাৰ লগতে পইচাৰ অভাৱত পৰি নিজেই ধন উপাৰ্জনৰ এটা পথ বাচি ল'বলৈ সিঁহতে বাধ্য হৈছে কিয়নো নিজৰ প্ৰয়োজনীয় বস্তুবোৰ কিনিবলৈকে আজিকালি পইচাৰ প্ৰয়োজন হয় ত' সিহঁতক সেই বস্তুবোৰ পিতৃ মাতৃয়ে যোগান ধৰিব নোৱাৰাৰ কাৰণেই সিহঁতে নিজেই শ্ৰম কৰি টকা উপাৰ্জন কৰিব ধৰিছে বিশেষকৈ যিসমূহ চৰকাৰী বিদ্যালয় আছে সেইসমূহত শিশুসকলক সকলো ধৰণৰ প্ৰয়োজনীয় বস্তু যেনেকৈ কলম পেঞ্চিল বহী কিতাপ বেগ আদি সকলোবোৰ বস্তু যাতে চৰকাৰে স্কুল এখনে যোগান ধৰে সেইবোৰৰ ক্ষেত্ৰত এখন চৰকাৰে বিশেষকৈ মন দিব লাগে আৰু কোনো আৰু এখন বিদ্যালয় থকা একোটা অঞ্চলত যাতে কোনো ল'ৰা ছোৱালীয়ে বা কোনো শিশুৱে যাতে শিক্ষাৰপৰা আঁতৰত থাকিব লগা নহয় সেই অঞ্চলটোৰ লগতে সেই স্কুলখনত থকা শিক্ষক শিক্ষয়ত্ৰীসকলেও অৱগত হ'ব লাগে জানিব লাগে আৰু যদিও যিকোনো কোনো ধৰণৰ মানুহে যদি শিক্ষিত মানুহে হওক যদি ক'ৰবাত শিশু শ্ৰমিক দেখা পায় তেন্তে আমি আইনৰ কাষ চাপিব লাগে বা পুলিচৰ ওচৰত যাব লাগে আমি যে শিশু শ্ৰমিকটো বন্ধ কৰিব লাগে আৰু যাতে সকলোৱে ভাৰতৰ বা অসমৰে সকলো শিশুৱে যাতে শিক্ষাটো পায় সকলোৱে যাতে সমানে শিক্ষা পায় তাৰ ওপৰত চকু দিব লাগে আৰু চৰকাৰৰদ্বাৰা পৰিচালিত যিখন শিশু শ্ৰমিক আইন সেইখন আমি ভালদৰে অৱলম্বন কৰিব লাগে ধন্যবাদ